ভাৰতত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে সেয়েহে তেওঁলোকৰ খাদ্য প্ৰণালী বা খাদ্যভ্যাসৰ ক্ষেত্ৰতো বিভিন্ন পাৰ্থক্য দেখিবলৈ পোৱা যায় তেওঁলোকৰ আমি বিশেষকৈ ভাৰতবৰ্ষৰ যদি উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যভাসলৈ লক্ষ্য কৰোঁ এই অঞ্চলৰ লোকসকলৰ প্ৰধান খাদ্যই হৈছে ভাত আৰু তেওঁলোকে ভাতৰ লগত আমিষ আৰু নিৰামিষ দুইধৰণৰ আহাৰে তেওঁলোকে গ্ৰহণ কৰে তেওঁলোকে ভাতৰ লগত মাছ মাংস কণী পনীৰ গাখীৰ আদি বিভিন্ন আহাৰ গ্ৰহণ কৰি ভাল পায় উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ খাদ্যভাসলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে তেওঁলোকে টোপোলা ভাত ভাপত দিয়া ভাত চেৱা ভাত আদি বিভিন্ন ভাত গ্ৰহণ কৰে সেইসমূহৰ লগত তেওঁলোকে বইল পাচলি বা বইল দাইল বইল মাংস বইল মাছ আদি তেওঁলোকে গ্ৰহণ কৰিবলৈ ভাল পায় উত্তৰ পূৰ্বাঞ্চলৰ আমি খাদ্যপ্ৰণালীৰ ৰন্ধন প্ৰকৰণত যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখোঁ যে উত্তৰ পূৰ্বাঞ্চলত বহু পৰিমাণে মচলা বা তেলৰ প্ৰয়োগ কৰা দেখা পোৱা নাযায় তেওঁলোকে কম পৰিমাণে মচলা বিশেষকৈ তেওঁলোকৰ মচলাসমূহ বিভিন্ন বনশাক বা বিভিন্ন আদা নহৰু জালুক জলকীয়াৰে তেওঁলোকে মচলাসমূহ তেওঁলোকে নিৰ্মাণ কৰে সেইসমূহকে দি তেওঁলোকে বইল কৰি খাদ্য গ্ৰহণ কৰিবলৈ ভাল পায় আৰু তেওঁলোকৰ ৰন্ধন প্ৰকৰণলৈ যদি আমি চাওঁ তেওঁলোকে পুৰি সেকি বা ভাজি আহাৰ গ্ৰহণ কৰে তেওঁলোকে চুঙাত বিভিন্ন ভাত হওক বিভিন্ন চাউল হওক বিভিন্ন মাছ হওক বিভিন্ন মাংস তেওঁলোকে চুঙাত ৰান্ধি খাই তেওঁলোকে মাটিৰ পাত্ৰত ৰান্ধি খায় গতিকে তেওঁলোকৰ খাদ্য প্ৰণালী খুবেই স্বাস্থ্যৰ পক্ষে খুবেই ভাল তেওঁলোকৰ খাদ্যৰ লগত যদি আমি এটা কথা লক্ষ্য কৰোঁ তেওঁলোকে গাহৰি মাংসক বহুত গুৰুত্ব দিয়ে হাঁহ মাংসক তেওঁলোকে বহুত গুৰুত্ব দিয়ে আৰু মুৰ্গী মাংসক তেওঁলোকে বহুত গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায় বিশেষকৈ গাহৰিৰ লগত তেওঁলোকে লাই শাক গাহৰিৰ লগত তেওঁলোকে বাঁহগাজ বা অন্যান্য বিভিন্ন শাক জাতীয় যিকোনো ধৰণৰ পাচলি তেওঁলোকে মাংস গাহৰি মাংসৰ লগত খাবলৈ ভাল পায় তেওঁলোকে সেই ধৰণে মাছৰ লগতো বাঁহগাজ মাছৰ লগত বিলাহী আদি এই ধৰণৰ খাদ্য গ্ৰহণ কৰে তেওঁলোক সৰু মাছৰ প্ৰতি বিশেষকৈ আকৰ্ষণ থকা দেখিবলৈ পোৱা যায় তেওঁলোকে নিজেই নদীত মাছ ধৰি আহে আনি নিজেই ঘৰতেই মাছ বাছি ঘৰতেই তেওঁলোকে ৰান্ধি বাঢ়ি খাবলৈ ভাল পায় আৰু তেওঁলোকৰ যদি আমি মাংসৰ ক্ষেত্ৰত চাওঁ হাঁহ কোমোৰা হওক ছাগলীৰ মাংস হওক পাৰ হওক কলডিল পচলা আদিৰ লগত তেওঁলোকে মাংস খাবলৈ ভাল পায় আৰু আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰলৈ লক্ষ্য কৰোঁ আমি তেতিয়াহ'লে দেখিবলৈ পাওঁ সেই লোকসকলৰ মাজতো প্ৰধান খাদ্য ভাত বা ৰুটি আৰু তেওঁলোকৰ খাদ্যভ্যাসলৈ যদি আমি ৰন্ধন প্ৰকৰণলৈ লক্ষ্য কৰোঁ তেওঁলোকে বিভিন্ন মচলা প্ৰয়োগ কৰে তেওঁলোকৰ খাদ্যত তেলৰ প্ৰয়োগ আমি দেখিবলৈ পাওঁ তেওঁলোকে মচলা বা তেলৰ প্ৰয়োগেৰে তেওঁলোকৰ ৰন্ধন প্ৰকৰণটো খুব উন উত্তম বা খুব ভাল কৰিবলৈ তেওঁলোকে যত্ন কৰে তেওঁলোকক এক বিশেষ মচলাৰে তেওঁলোকৰ খাদ্যত এক বিশেষ সোৱাদ দিয়ে সেইবাবে তেওঁলোকে মচলাবিহীন খাদ্যৰ প্ৰতি বৰ বিশেষ আকৃষ্ট হোৱা দেখিবলৈ পোৱা নাযায় আৰু আমি খাদ্যলৈ যদি লক্ষ্য কৰোঁ চৰচৌদা চাগ হওক মক্কেদি ৰুটী হওক ধৌখলা হওক লিটি চৌখা হওক ডাৱ চিংৰি হওক চিকেন বাটাৰ মাচালা চিকেন মাটন ৰগন জৌচ আদি বিভিন্ন ব্যঞ্জন তেওঁলোকে গ্ৰহণ কৰে আৰু তেওঁলোক আমি যদি অন্যান্য ক্ষেত্ৰলৈ চাওঁ তেওঁলোকে খুবেই মিঠা আহাৰ গ্ৰহণ কৰিবলৈ ভাল পায় মিচ কলিকতালৈ যদি চাওঁ আমি তাত মিস্তী দৈ পায়স বিভিন্ন ধৰণৰ মিঠাই ৰসমলাই চমচম লালমোহন ৰসগোল্লা আদি বিভিন্ন ধৰণৰ তেওঁলোকে মিঠাই গ্ৰহণ কৰা দেখিবলৈ পাওঁ আৰু উত্তৰ পূৰ্বাঞ্চলঅ খাদ্যৰ প্ৰকৰণ প্ৰণালী খুবেই স্বাস্থ্যসন্মত এই স্বা এই মচলাৰ প্ৰয়োগ এই মচলাখিনিয়ে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ বিভিন্ন বেমাৰ আজাৰৰ পৰাও মুক্ত কৰি ৰাখে তেওঁলোকক এটা সুঠ সুঠাম সুস্থ শৰীৰৰ অধিকাৰী কৰাত এই সকলোখিনিয়ে সহায় কৰে আমি মচলালৈ যদি লক্ষ্য কৰোঁ জিৰা ধনিয়া জলকীয়া জালুক আদি তেওঁলোকে শুকুৱাই লৈ নিজৰ ঘৰতেই মচলাসমূহ প্ৰস্তুত কৰি লয় এই মচলাসমূহকে তেওঁলোকে দৈনন্দিন খাদ্যত প্ৰয়োগ কৰিব ভাল পায় তেওঁলোকে বজাৰৰ পৰা কিনি অনা মচলাতকৈ ঘৰত নিৰ্মাণ কৰি লোৱা মচলা তেওঁলোকে নিজৰ আহাৰত দিবলৈ পালে বৰ খুব বেছি ভাল পায় তেওঁলোকে আটা প্ৰয়োগটো খুব বেছি কৰে ময়দা বা ৰিফাইন তেলৰ প্ৰয়োগটো আমি খুব কমেই দেখিবলৈ পাওঁ তেওঁলোকে আটাৰে ৰুটি হওক নান হওক এই সকলোধৰণৰ খাদ্যবোৰ তেওঁলোকে বনাই আৰু আমি যদি চাওঁ তেওঁলোকৰ এই খাদ্যই তেওঁলোকক এটা সুঠ সুঠাম শৰীৰৰ অধিকাৰী কৰাত সহায় কৰিছে সেইকাৰণে নৰ্থ ইষ্টেই হওক বা উত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰে খাদ্য প্ৰণালী পৃথক পৃথক যদিও সকলোবোৰেই স্বাস্থ্যৰ বাবে ভাল আৰু এই সকলোখিনিৰ আৰু এটা ভাল কথা আছে যে নৰ্থ ইষ্টৰ লোকসকলে নিজে ঘৰতে ৰন্ধন প্ৰকৰণ কৰি আৰু সকলোৱে একেলগে বহি আহাৰ গ্ৰহণ কৰি ভাল পায় সেই বিশেষত্বটোৰ বাবে নৰ্থ ইষ্টৰ সকলোৰে মাজত এটা আত্মীয়তা গঢ় লৈ উঠিছে এই সকলোখিনিৰ পৰা আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ খাদ্য স্বাস্থ্যৰ বাবে খুবেই উপযোগী আৰু ইয়াৰ ব্যঞ্জন সকলোৰ সকলোৰে বাবে উপযোগী আৰু এই মচলাখিনিয়েও স্বাস্থ্যত খুব পৰিমাণে ভাল প্ৰভাৱহে পেলায়